ফ্লিপকাৰ্টৰ পৰা ফোন কৰিছিল কিবা হেৰি আছিল নেকি হয় কিয় ৰিটাৰ্ণ কৰিলো ন প্ৰথম কথা আপোনালোকে বিগ বিলিয়ন দেইজত নাইকীৰ জোতা বুলি কৈ আপোনালোকে দুই নম্বৰী জোতা চেল কৰিছে যোনটোৰ প্ৰডাক্ট একদমে বেয়া হয় কোৱালিটিতো নাই বুলিয়েই ক'ব পাৰি একদম মানে ইমান আশা কৰিলো পঁচিছশ টকাই দি অৰ্ডাৰ দিলো কি জানো আপোনালোকে যে ফেক প্ৰডাক্ট দিছে বুলি কেনেকৈ গম পালো ফেক বুলি আৰে নাইকীৰ প্ৰডাক্ট চাব পাৰি ন ৱেবচাইটত যাই কিনে ফেক হয়নে অ'ৰ্জিনেল হয় হয় আৰে কিয় নকৰিম অ' দুই নম্বৰী বস্তু ইউজ কৰিম নেকি আৰু এনেকুৱা ফাল্টু আৰু মানে থাৰ্ড ক্লাছ কোৱালিটিৰ জোতা নহয়েই আপোনালোকৰ কেম্পাছৰ পাঁচশ টকাৰ জোতাযোৰে তাতকৈ ভাল হয় হয় আৰে আপোনালোকে যদি নাইকীৰ বস্তু চেল কৰি আছে এটলিষ্ট আপোনালোকে প্ৰডাক্টটো চাই ল'ব লাগে ন এবাৰ ভেৰিফাই কৰিব লাগে তাৰ পাছত চেল কৰক ন আপোনালোকৰ চইছ প্ৰডাক্ট বুলি দি দিয়ক ন এইবাৰ থাৰ্ড টাইম হয় যে নাইকী চেট জোতাত মই মানে সেই হৈছো নেক্স টাইম লাইফত কেতিয়াও মানে আপোনালোকৰ তাতে আৰু জোতা চোতা অৰ্ডাৰ নিদিওঁ আৰু একদম মানে বহুত ডিছ এপইণ্ট হৈ গৈছো মানে এইবাৰ

নাই নাই নাই নাই আৰু জোতা নিদিওঁ আৰু আপোনালোকে এইবিলাক ব'নাছ চ'নাছ একো দিব নালাগে আমাক নাই নাই নাই নাই পইচাটো মোক হেৰিতে লাগিব আপোনাৰ একাউণ্টতে লাগিব একো ফ্লিপকাৰ্ট হেৰি নালাগে মোক টেন পাৰ্চেণ্ট ডিচকাউণ্টত নাই নাই নাই নাই হ'ব নাই আৰু জোতা চোতা নিদিওঁ দিয়ক আৰু নাইয়েই চব ক্ষেত্ৰতে ছ'ৰী ক'লেতো ভাল নালাগে ন আপোনাৰ অ'ফাৰত কিবাকৈ দিছো হেৰি কৰি ৰাতি বহি বহি আপোনাৰ এটা ডেৰটা বজাত বিগ বিলিয়ন ডে' ষ্টাৰ্ট হয় বোলে বাৰটাৰ পৰা তৌ ইমান ৰাতিলৈকে ৰখি কেনে এটা প্ৰডাক্ট অৰ্ডাৰ দিয়াৰ পাছতো যদি প্ৰডাক্টটো আপোনাৰ তেনেকুৱা ফেক আহে ন নিজৰো বেয়া লাগে দিয়ক চেলাৰ হ'লে এট লিষ্ট আপোনালোকে অলপ হেৰি হ'ব লাগে ন আপোনালোকে এমাজনত চাওঁক এমাজনৰ আপোনাৰ এট লিষ্ট সিহঁতৰ চইছ বুলি থাকে ন সিহঁতে অ'ৰিজিনেলি ভেৰিফাই কৰা নহ'লে সিহঁতে সেইটো কনফাৰ্ম নকৰেই আপোনালোকে মানে একো নিদিয়ে একো হেৰি নাই তৌ কি বুলি ভাবি মানুহে অৰ্ডাৰ দিব বাৰু হয় বাৰু ন মানুহৰতো খং উঠিবই ন তাকো মোৰ কাৰণে দিলেও বেলেগ কথা বাৰু আমি বুজি পাওঁ অলপ আমি নতুন জেনেৰেশ্যনৰ হয় দিছিলো দেউতাৰ কাৰণে জোতাযোৰ দেউতাৰতো খং উঠিছে ন নেক্সট টাইম মোক ক'লে কি ক'ব যে ফ্লিপকাৰ্টৰ পৰা দিব নালাগে দোকানৰ পৰা যাই লৈ আহিম এনেও অ'ল্ড জেনেৰেশ্যনেতো আপোনাৰ এইবিলাক অনলাইন বুজি নাপায় আৰু বিশ্বাসো নকৰে ইমান হয় নাই নাই নাই নাই নালাগে একো কম্পালচিয়েশ্যন নালাগে নাই নাই নালাগে দাদা হ'ব বাৰু আপোনাৰ ৰিফাণ্ডটো মোৰ ইউ পি আই নাম্বাৰ আপোনাৰ ইউ পি আই আই ডিটো হ'ল ধৃতিশ বৰ্মন অ'কে এছ বি আই এইটোত দি দিব নহ'লে মোৰ ফোন নাম্বাৰ এইটোৱেই আছে হয় আপোনালোকে ফোন নাম্বাৰ গম নাপায় আচ্ছা এইট ছেভেন ফাইভ ফাইভ ফাইভ ফাইভ ছিক্স ছিক্স ছিক্স ছিক্স ছিক্স

কিমান দিন লাগিব আহোতে ৰিফাণ্ডটো নাই মানে এইটো ৰিটাৰ্ণ কৰি মই আৰু দুটা বস্তু অৰ্ডাৰ দিছিলো মানে এমাজনত তাৰেওতো অ'ফাৰ ষ্টাৰ্ট হৈছে ন আজি

হয় তৌ মানে ৰিফাণ্ডটো জল্দি হ'লে ভাল আছিল প্ৰায় এসপ্তাহ ৰখিব নোৱাৰি আৰু দেই দাদা এট লিষ্ট আপোনাৰ এমাজনৰ আছে আপোনাৰ তিনিদিন পিছত আপোনালোকে এট লিষ্ট দুদিন পিছত দিয়ক ন মই বস্তু এটা অৰ্ডাৰ আপোনালোকে এনেকৈ ফেক প্ৰডাক্ট চেল কৰি আছে দেন আপ হেৰিও কৰা নাই আপোনালোকে ৰিফাণ্ডো টাইমত কৰা নাই অৰ্ডাৰ দিওঁতে কয় একদিন ওৱান বিজনেছ দেইজ বা টু বিজনেছ দেইজত হৈ যাব এতিয়া আপোনালোকে কৈ আছে এসপ্তাহ লাগিব বুলি এনেকেওতো নহয় ন হয় হয় হয় হ'ব তিনিদিনত দি দিব তেতিয়াহ'লে হয় এইটো নাম্বাৰতে দিব

ঠিক আছে বাৰু শ্বপিংটো বাৰু নকৰো বুলি ক'লেও কৰাতো যাবই বাৰু এট লিষ্ট আপোনালোকে এট লিষ্ট আপোনালোকে ওপৰৰ হেৰি টেক টিমক এবাৰ এট লিষ্ট ক'ব আৰু যে মানে এট লিষ্ট সেইটো যদি ফেচেলিটি হয় মানে এট লিষ্ট কাষ্ট'মাৰ চেটিছফাই হ'ব ন' আৰু কাষ্ট'মাৰ চেটিছফাই হ'লে আপোনাৰ আপোনালোকৰেই চেলছ বাঢ়িব আমাৰতো একো নাই ন আমিতো বস্তু অৰ্ডাৰ দিম আমিতো বায়াৰে হয় ন আপোনালোকেই চেলাৰ আপোনালোকৰে প্ৰ'ফিট আমাৰতো নহয় ন আপোনালোকে এতিয়া জোতাযোৰ যদি পঁচিছশ টকাত চেল হ'লে হয় আপোনালোকৰে কমিশ্বন আপোনালোকৰে প্ৰ'ফিট ন আমাৰনো কি যায় আমি বেলেগৰ পৰা লৈ আহিম আমি কাষ্ট'মাৰহে হয় হয় হয় ঠিক আছে দিয়ক বাৰু দিয়ক থেংক ইউ